আমাৰ ইয়াত কেইবাজনো তেনেধৰণৰ সফল ব্যৱসায় আছে তেওঁলোকৰ তেওঁলোকে ইতিমধ্যে এখন ভাত ভাতৰ হোটেল খুলি সৰুকৈ এখন ভাটৰ হোটেল খুলি পিছলে তেওঁ তেনেকুৱা তিনিখন ভাটৰ হোটেল খুলিবলৈ যোগ্য ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত লাভ কৰিছে সফল ব্যৱসায় হিচাপে তেওঁ আৰু এজন আছে তেওঁ চাহ পাত চাহপাতৰ এজন ব্যৱসায় আছিল শুদ্ৰ ব্যৱসায় আছিল এতিয়া তেওঁ দুটাকৈ তেওঁ ফেক্টৰী চাহ ফেক্টৰী খুলি সফল ব্যৱসায় যে সমাজত প্ৰতিষ্ঠিত লাভ কৰিছে তেনেধৰণৰ আৰু কেইবাজনো ব্যক্তি আছে যি ব্যৱসায় ক্ষেত্ৰত সফলতা লাভ কৰিছে তেওঁলোকৰ সফলতাৰ মূল কাৰণ হ'ল তেওঁলোকৰ বহু পৰিশ্ৰম একাগ্ৰতা ধৈৰ্য কথামতে কথা ৰখা যেতিয়াই তেওঁলোকৰ দুদিন আহে সেইদিনৰ দুদিনত তেওঁলোকে ধৈৰ্য হেৰুৱা নাছিলে আৰু ধৈৰ্য ধৰি তেওঁলোকে একেটা বিষয়কৈ মনোনিৱেশ কৰিছিলে আৰু মনোনিৱেশ কৰি যেতিয়া তেওঁলোকে সফল সফল সফলতা লাভ কৰিছিলে তেওঁলোকে সুখী হৈ আজি ব্যৱসায়বোৰ উন্নতি পৰ্যায়ত তেওঁলোকে আৰোহণ কৰিছে আৰু দুই এজনে কেতিয়াবা বিফলতাৰ মোৰ তুলি লৈছে কাৰণ যৌথৰ বাবে দুই তিনিজন আমাৰ লগৰেই তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিল এখন ধাবা সেই ধাবাখনৰ তেওঁলোকৰ যিহেতু হিচাপ নিকাচ ৰখাৰ কোনো সু পৰিকল্প পৰিকল্পিত ৰখা নাছিল তেওঁলোকৰ যি হিচাপ নিকাচৰ খাটিয়ান নাছিল তেওঁলোকে ভালকৈ ৰখা নাছিল যি কাৰণে পিছৰ পৰ্যায়ত তেওঁলোকৰ সেই ধাবা ব্যৱসায় ধাবা হোটেলৰ যি ব্যৱসায় আছিল তেওঁলোকে সামৰিবলগীয়া হৈছিলে বহু লাখ টকা তেওঁলোকে লোকচান ভৰিবলগীয়া হৈছিলে কিন্তু যিসকলে মূল হিচাপ নিকাছ ভালকৈ ৰাখিছে আৰু মানুহক কথা দি যি সময় যিসকলে কথা সময়ত কথা ৰাখিব পাৰিছে সেই তেনেকুৱ সেই তেনেকুৱা দুই তিনিজন মোৰ লগৰে আজি সফল ব্যৱসায় হিচাপে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে